হাঁহ কুকুৰা পালনৰ ক্ষেত্ৰত যথেষ্টখিনি ভূমিকা ল'বলগীয়া হয় বেমাৰ বিভিন্ন বেমাৰ আজাৰ আহে হাঁহৰ ক্ষেত্ৰত সৰুতে সৰু হৈ থাকোঁতে বেমাৰ হয় আ পোৱালিবিলাক সাধাৰণতে পানী অলপ লাগিলে মানে পাখিটো লাগি গ'লে মানে গাত লাগি গ'লে ঠাণ্ডা হয় আৰু ভৰিবিলাকৰ জোৰ নাইকিয়া হৈ বেমাৰ হৈ মানে পোৱালিটো খুব সোনকালে মৰি যায় ডাঙৰ হোৱাৰ পাছতো বৰষুণৰ পৰিমাণ বাঢ়ি থাকিলে পথাৰত যদি হাঁহখিনি চৰিব যায় বা খাব যায় তেতিয়াও সেই তেনেকুৱা ধৰণৰ বেমাৰ হয় আহিব নোৱাৰা হয় পথাৰৰ পৰা আৰু আহিব নোৱাৰা হৈ তাতে মৃত্যুৰ মুখত পৰে আ ডাঙৰ হোৱাৰ পাছত আমি আমাৰ অসমীয়া এটা নিয়ম আছে যে আহিন মাহত যেতিয়া বগৰী ফুলে তেতিয়াও এটা বেমাৰ হয় যিটো মূৰ ঘূৰণি বেমাৰৰ দৰে আৰু যেতিয়া বেমাৰটো আৰম্ভ হয় লগে লগেই আ হাঁহবোৰ মৰি যায় আ তেনেকুৱা ধৰণৰ বিভিন্ন বেমাৰ হয় ইয়াৰ ক্ষেত্ৰত সাধাৰণতে পোৱালি যেতিয়া হাঁহ পোৱালি যেতিয়া ডাঙৰ কৰা হয় পোৱালিতে প্ৰথমতে তেওঁ সেই পোৱালিবিলাকক

পানী দিওঁ সেই পানীটো খুৱাই পেলাই দিলে মানে অলপ আ জোৰ আহে আৰু খাদ্যৰ ক্ষেত্ৰত আমি থলুৱা খাদ্যবিলাক সাধাৰণতে বেছিকৈ খুৱাব লাগে

ঘেঁহুৰ গুড়ি বা ধানৰ যিটো আমি ঘোলা বুলি কওঁ সেইটোও খুৱাব পাৰি এইবিলাক খোৱালে মানে হাঁহ কুকুৰা অলপ সহজতে ডাঙৰ হয় আৰু প্ৰতিষেধকৰ ক্ষেত্ৰত সৰু সৰুতে যেতিয়া প্ৰতিষেধক দিয়া হয় সেই তেনেকুৱা ধৰণৰ তেতিয়াই হাঁহ কুকুৰাৰ বেমাৰবোৰ অলপ কমে আ যেতিয়া হাঁহৰ

দৰৱ আৰু ডক্তৰৰ পৰামৰ্শ যিবিলাক দৰৱ দিয়ে সেইবিলাক খাদ্যৰ লগত মিহলাই খুৱাই দিলে বেমাৰ হোৱাৰ আগতে প্ৰতিষেধক লৈ ল'লে কেতিয়াও হানি নহয় নমৰে কুকুৰাৰ ক্ষেত্ৰতো একেই মানে সৰুতেই অলপ প্ৰতিপালন কৰিব লাগে আৰু কুকুৰাৰ এটাই বেমাৰ হয় সিহঁতে যদি ঠাণ্ডা পায় পোৱালিতে ঠাণ্ডা পালে মাকৰ উমনিত থাকিলে বাচি যাব আৰু যদি নাবাচে নাথাকে তেতিয়াহ'লে মৰি যাব আ সেইকাৰণে অলপ গৰমৰ প্ৰয়োজন হয় আৰু ডাঙৰ হ'লে মানে কুকুৰা যেতিয়া আমাৰ ফাগুন মাহ আমাৰ অসমীয়া নিয়মত শিমলু ফুল ফুলা বুলি কয় শিমলু ফুল যেতিয়া ফুলে তেতিয়া কুকুৰাৰ বেমাৰ হয় আৰু কুকুৰাৰ বেমাৰৰ ক্ষেত্ৰতো একেই ধৰণৰ প্ৰতিষেধক ল'ব লাগে যিবিলাক প্ৰতিষেধক বেমাৰটো হোৱাৰ আগে আগে সেই হাঁহক দিয়াৰ নিচিনাকৈ মানুহক দিয়া জ্বৰৰ যিটো দৰৱ ডক্তৰে দিয়া অন্যান্য পৰামৰ্শ সকলোখিনি লৈ যদি খাদ্যৰ লগত মিহলাই দিয়া হয় প্ৰতিষেধকখিনি দিলে কুকুৰা হাঁহ সকলোখিনি বাচি থাকিব আৰু তেনেধৰণে কৰিলে হাঁহ কুকুৰা পালনত যথেষ্ট সুবিধা হয় ইয়াৰ উচিত মূল্যও থাকে হাঁহ কুকুৰা পালন কৰি লাভৱানো হ'ব পাৰি মাংসৰ যথেষ্ট বিক্ৰী হয় হাঁহতকৈ কুকুৰাৰ